হেল্ল' অঁ কেনেকুৱা খবৰ ভাল ভাল ভাল বাকী হেৰি ঘৰত চবৰে ঠিক আছে নহয় বাকী হেৰি সকাম ভাল ভাল ভাল চব ঠিকে থাকে চলি আছে বাকী এনেই হেৰি দেউতাৰ সকামটো ভালে কুশলে পাৰ হ'ল অঁ অঁ অঁ অঁ অঁ এতিয়া ঢকুৱাত ন অঁ এই ক্লাছ বোৰ চব ঠিকেঠাকে চলি আছে ন অঁ তহঁতৰ এই ইয়াৰ যিবোৰ খেতি মাটি সেইখিনি কি কৰে এতিয়া আচ্ছা আচ্ছা অঁ নাই সেইটোৱে লাগিবলৈ ধৰক মাৰ ইয়াতো ব্যস্ত থাকে স্কুলতে হয় হয় হয় বাকী ইহঁতৰ তহঁতৰ বাইহঁতৰ চব ঠিকে আছে নহয় অঁ খওক দে পাই বৰ ভাল কথা বাকী হেৰি অঁ মইতো জানো আৰু ইয়াত নাথাকোঁ এতিয়া তেনেকৈ মানে মই এতিয়া আছো চেন্নাইত মই ঘৰলৈ অহা যোৱাতো বৰ কম হয় নহয় ছুটীটো তেনেকৈ নিদিয়ে ছুটী মেলিবোৰ কম তাকে বোলো খা খবৰ এটা লওঁ ল'ৰাসকল কেনেকৈ আছে গাঁৱত বাকী হয় হেৰি এই ক'ত পাতে পাতে কেনেকৈ এই বিহু চিহু এইবোৰ ক'ত ইত্যাদি যিটি বস্তুবোৰ কোন জেগাত কেনেকৈ পাতে এতিয়া অঁ আগতে মই পোৱা মনত আছেতে বাৰু বাৰু মোৰ অঁ অঁ আচ্ছা আচ্ছা অঁ অঁ অঁ নহয় নহয় বিহুত মই এপাক যোৱা কথা আছেও বিহুতো বোলো ছুটী এটা বিচাৰিম যদি সময় সুবিধা মিলে মানে বোলো এপাক মাৰিম এনেই প্ৰগ্ৰেমবিলাক ভাল হয় ন অঁ ভাল অঁ এ টিম ফিল অঁ অঁ অঁ অঁ মানুহো যথেষ্টখিনি মানুহ হৈ চাগৈ ওচৰৰ পাঁজৰৰ মানুহ চব অঁ বহুত দূৰৰপৰাও আহে ন অঁ বৰ ভাল বৰ ভাল এনেই তহঁতৰ ঘৰৰ মানুহে যাই নাই চাবলৈ অঁ অঁ অঁ এনেই পৰিৱেশবিলাকো ভাল আৰু চাগৈ নাই আগতে কিন্তু অলপ হুলস্থূল আছিলে ইটো সিটোকৈ অলপ হাই হুলস্থূল শুনা পাওঁ যে অঁ এইটো ভাল হৈছে ন অঁ অঁ অঁ ভালকৈ চলাই নিয়ে অঁ বাকী ইনেই কি কয় ধৰক এই আমাৰ মিচিংসকলৰ যেনেকৈ ধৰক এইবোৰ আলি আই লৃগাং হওক বা আমাৰ চুকাফা দিৱস সেইবিলাক অঁ অঁ অঁ তাতটো বহুত ধুনীয়াকৈয়ে পাতে চাগৈ বহুত ডাঙৰকৈ পাতে ন এনেই কেইদিনীয়া কেইদিনীয়া পাতে বস্তুটো অঁ ডাঙৰ কাৰ্যসূচী গোটেই অসমৰ মানুহ আহে চাগৈ অঁ চি এম ছাৰও আহিছে মানে তেন্তে বাজেটটোও বহুত হয় চাগৈ গোটেই সেইফালৰ মানুহ চব লাগি ভাগি থাকে চাগৈ ন অঁ অঁ অঁ অঁ বৰ ভাল কথা দেই বৰ একদম মানে এইবিলাক আজিকালি ধৰক অসমখনত যেনেকৈ হওক এইবিলাক পৰম্পৰা যেতিয়া থাকিলেহে

ধুনীয়াকৈ পাতে ন অঁ অঁ অঁ কাৰ্যসূচীও দুদিনীয়া হয় মানে দুদিনীয়াকৈ পাতে ন বহুত ডাঙৰ ডঙৰ প্ৰগ্ৰেম পাতে দেই সঁচাকৈ তাৰ কাৰণে ধৰক অঁ ফাট বিহুটোতো গোটেই মানে অসমেই নহয় গোটেই ভাৰত ফেমাছ নিচিনা বিখ্যাত এইটো অঁ অঁ অঁ মই এনেই মই আগতে এতিয়া ফিল্ডখন দেখিছোঁ মানে জেগাত পাতে কিন্তু মই নিজে গৈ পোৱা নাই তালৈ মানুহ চাগৈ কিমান মানুহ হয় হিচাপ নাই নহয় মানে হোটেল ধৰক ভাড়া ঘৰ চব চাগৈ বুকিং হৈ পৰে আৰু

অঁ বাণজী পূজাও সেই তেতিয়াই বহি যায় বাৰু অঁ এই পৰম্পৰাবোৰৰ সাজ পোচাক তাত চাগৈ পূৰা মানে উভৈনদী হৈ যায় আৰু

অঁ চব বস্তুৱে এভেইলেবল হয় মানে তাত বৰ ভাল কথা দেই

চলিয়ে থাকে ন আৰু মানুহখিনিও বিৰাট ফূৰ্তিত থাকে সেইকেইদিন চব চব জড়িত থাকে চাগৈ প্ৰগেমবোৰ মানে ভালকৈ হৈ যাওক নোৱাৰা সম্ভৱে নহ'ব এতিয়াব যিটো শুনিছোঁ যিমান মানুহ হয় মানে মানুহ তাত পৰিচালনা কৰা মানুহ বহুত লাগিব

চব ভাগ ভাগকৈ মানুহ থাকে আৰু মানে নিজৰ নিজৰ আচ্ছা আচ্ছা অঁ মানে নিজৰ নিজৰ দায়িত্বখিনি পালন কৰিবলৈ দি দিয়ে আৰু এইটো তোমাৰ দায়িত্ব এইটো তোমাৰ দায়িত্ব তেনেকৈ ভগায় অঁ অঁ অঁ খুব সুন্দৰকৈ হৈ যায় ন মানুহখিনি এটা কথা হয় অ' মানুহখিনি যেতিয়া ওচৰ চুবুৰীয়া মানুহখিনি যেতিয়া একাগ্ৰতাৰে কামটোত লাগে যে সেইটোপাহে বস্তুটো পূৰা ভাল হয় মানে ওচৰৰ মানুহখিনি মনটোৰ লগতে কথা মানে পইচা পাতি ধৰ য'ৰ ত'ৰপৰা এতিয়া মিলাই মিলি মানুহে বিচাৰিলৈ থকা মানুহখিনিয়েই দিয়েই মানুহখিনিয়ে যে মনটো হেঁপাহটো কৰে সেইটোৰপৰা প্ৰগ্ৰেমবিলাক ভাল হয় শুনিছা নাই অঁ এইটো অঁ সেইটো আগ্ৰহখিনি আছে মানুহে আমি এটা কাম কৰোঁ বুলি ভাবিছোঁ এইবাৰ বিহুতো মই এইবাৰ যোৱা কথা আছে এই তহঁতৰ ঘৰৰ ওচৰৰ যে মানে লাইব্ৰেৰীটো যে আছিলে আগত এই অংগনাবাদী কেন্দ্ৰটোৰ কিনাৰতে অঁ তাতে আমাৰ ষ্টেজ এটা আছিলেতো সেই স্প্ৰেছটো এতিয়া ধুনীয়া বিহু এইবাৰ ধৰিব লাগে তাতে অঁ মানুহো দুই এটা গোটাই থ'ব লাগ আগতীয়াকৈ কৰি মেলি মিটিং এখন দিব লাগে খুব সুন্দৰকৈ খুব ধুনীয়াকৈ পাতিব লাগে যাতে মানুহে মানে নাম তোলোৱা বিশেষকৈ এই ল'ৰাখিনি মেলি অঁ অঁ অঁ আলোচনা কৰি যাতে মোক জনাই দিব লাগে কথাটো দেই অঁ অঁ মই বহাম বহাম মোৰ একদম মানে মনটো মানে কৈছে যে কিবা এটা পাতোঁ ভালকৈ অকমান ৰাইজে ভাল বুলি কওকচোন বাৰু ধুনীয়া পাতিলে বুলি অঁ অঁ গাঁৱৰ চব সৰু ডাঙৰ মিলি ককাই ভাই চব মিলি একেলগে পাতিলে কেলৈ বেয়া হ'ব ন ভাল হ'ব চব এই যি কি নওক বহুত দিনৰ মূৰত কথা যে পাৰিলোঁ অঁ মইতো নিমন্ত্ৰণ দিম তাৰপৰা অঁ পৰিৱেশ হয় হয় মই নিমন্ত্ৰণ দিম মানে বোলো এনেকৈ এনেকৈ দুদিন আহি যওক থাকি যাওক বুলি অঁ অঁ হয় হয় মই বহুত দিন ফচিবলগীয়া হ'ল বাৰু যি কি নহওক দেই বৰ ভাল পালোঁ বহুত দিনৰ মূৰত বোলো ফোন এটা কৰোঁ হাঁ হয় হয় হয় ঠিক আছে ঠিক আছে ঠিক আছে দেই